মই বনোৱা কিছুমান জলপান হৈছে তেল পিঠা তিল পিঠা নাৰিকলৰ পিঠা নাৰিকলৰ লাড়ু তিলৰ লাড়ু নাৰিকলৰ চিৰা ইত্যাদি তাৰে ভিতৰত মই তিলৰ পিঠা কেনেদৰে প্ৰস্তুত কৰে তাৰে ৰেচিপিটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ তিল পিঠা বনাবৰ কাৰণে এটা চাউল ব্যৱহাৰ কৰা হয় যিটো চাউল আমি কওঁ বৰা চাউল বৰা চাউলৰ আঠাটো অলপমান বেছি হয় কাৰণে তিল পিঠা প্ৰস্তুত কৰিবলৈ বা বনাবলৈ সহজ হয় প্ৰথমে চাউলখিনি বৰা চাউলখিনি জোখ এটা কৰি তিয়াই থ'ব লাগিব তিওৱাৰ পিছত প্ৰায় এক দুই ঘণ্টা তিওৱাৰ পিছত চাউলখিনি টুকি ধুনীয়াকৈ শুকান কাপোৰ এখনেৰে টুকি লৈ চাউলখিনি আমি গুড়ি কৰি ল'ব লাগিব তাৰ কাৰণে আমি মিক্সাৰ গ্ৰাইণ্ডাৰ বা ঢেঁকীৰ ব্যৱহাৰ কৰিব পাৰোঁ চাউলখিনি মিহিকৈ গুড়ি কৰাৰ পিছত চালনীৰে চালি আমি ৰেডি কৰি ল'ব লাগিব তাৰপিছত তিলখিনি আমি ধুনীয়াকৈ চাফাকৈ ধুই তিলখিনি আমি গুড়ি কৰিব লাগিব শুকুৱাব লাগিব প্ৰথমে শুকুৱাৰ পিছত সেই তিলখিনি আমি গুড়ি কৰিব লাগিব মিক্সাৰ গ্ৰাইণ্ডাৰ বা ঢেঁকীৰ ব্যৱহাৰ কৰিব পাৰি সেই গুড়ি কৰা তিলখিনি আমি মিঠৈৰ সৈতে গুড় যিটো মিঠৈৰ সৈতে আমি তিলখিনি সুন্দৰকৈ সানি ল'ব লাগিব সানি লোৱাৰ পিছত আমি এটা মাটিৰ চৰু সাধাৰণতে তিল পিঠা মাটিৰ চৰু বা মাটিৰ যোনখন পিঠা বনোৱাৰ সঁজুলি থাকে সেইখন ব্যৱহাৰ কৰিলে ভাল নাইবা লোহাৰৰ তাৱাও ব্যৱহাৰ কৰিব পাৰি জুইত দিয়াৰ পিছত সামান্যভাৱে গৰম হোৱাৰ পিছত পিঠাগুড়িখিনি দি পিঠাগুড়িখিনি ধুনীয়াকৈ গোল আকাৰত আমি বহলাই ল'ব লাগিব তাৰ ভিতৰত মিঠৈৰ সৈতে সানি থৈ দিয়া তিলখিনি তাৰ ভিতৰত আমি সুমুৱাই পিঠাটো গোল কৰি এটা চুঙাৰ আকাৰত তৈয়াৰ কৰিব লাগে তিলৰ পিঠা বনোৱা ৰেচিপি এইটোৱেই